অঁ ভাল ভাল কোনে কৈছিলা কোনে কৈছিলে ধৰিব পৰা নাই নহয় অঁ আলিৰ ল'ৰাটো ন আলিদাৰ ল'ৰাটো হয় হয় ভালে আছা ভালে আছোঁ ভালে আছোঁ অলপ কামত আহিছোঁ মই অলপ গুৱাহাটী ছাইডলৈ অলপমান গাবোৰ অলপ ঠিক হৈ থকা নাই যে বয়সো হৈছে এই বয়সৰ লগে লগে আৰু কিবা কিবি বেমাৰ আহি যায় হয় সেই দেখাবলৈ আহিছোঁ বাকী কোৱা আলিদাৰ কি খবৰ আছে আছে দিয়া ঠিকে থাকে আছে হয় কোৱাচোন আজি কিয় ফোন কৰিলা ভাল কৰিলা ভাল কৰিলা হয় হয় হয় ভাল কৰিলা ভাল ভাল কোৱা পৰে পৰে পৰে কিয়নো নপৰিব হয় হয় আগৰ দিনবোৰ আৰু কেনেকেনো পাহৰিব পাৰো আলিদা আগতে আমাতকৈ ডাঙৰ আছিলে গতিকে সেয়াই আৰু এতিয়া মনত পৰে তেখেতলেও

হয় হয় হয় হয় হয় হয় হয় আগৰ পৰিৱেশ সলনি হ'ল বহুখিনি আগতেনো ক'তনো গাড়ী ঘোৰা গাড়ী ঘোৰা ক'তনো ইমান আছিলে গতিকে সেয়া আগতে আমি খোজ কাঢ়ি খোজ কাঢ়ি সাত আঠ মাইল আমি বিদ্যালয়লৈ যাওঁ স্কুললৈ যাই গৈছিলোঁ গ অঁ এতিয়াতো পকী হ'ল আগতে আগতেতো মথাউৰিটোৱে ভাল বুলিব নাছিলে আমি কেনেকৈ যে গৈছিলোঁ এতিয়া মনত পৰিলে বেয়া মানে সেয়া লাগে আচৰিত লাগে আচল কথাত

বিদ্যালয়খন আছে কিন্তু আগৰ যিখিনি তোমাৰ ধৰা বিল্ডিঙেই হওক বা যিখিনি আছিলে এতিয়া সেইখিনি নতুন কৰিলে কাৰণ কেলে সেইখনটো ঊনৈছশ ঊনৈছশ কিমান বত্ৰিছ তেত্ৰিছ মানৰে কথা আছিলে নাছিলে নাছিলে আগৰ অঁ আগৰ আগৰ আগৰ আৰু আগৰ বিল্ডিং নো কি আৰু ভঙা ভাঙি ছিঙিও গ'ল হ'বলা সেইকাৰণে হয় হয় হয় বাঁহৰ কাঠৰ সেয়া কাঠৰ ডেস্ক বেঞ্চবোৰ মানে ধৰা সেয়া হৈছিলে নহয় এতিয়া যথেষ্ট উন্নত হ'ল এতিয়া বৰ্তমান য'ত যথেষ্ট উন্নত হ'ল হয় হয় হয় হয় এই ৰে'ল ষ্টেচনবোৰো আগতে ট্ৰেইন এখন বা কাৎচিত এখন কেতিয়াবা আহে মাল মালগাড়ী হয় হয় হয় অঁ হয় হয় হয় এতিয়া এতিয়া সেয়া যেতিয়া প্ৰায়ে চলা হ'ল ন এতিয়া এতিয়া নাইকমেও আমাৰ সৰু সৰু ষ্টেচনবোৰতেই দেখোন দুই তিনিখন ডেইলি বা যোৰ মানে অ' আহিয়ে থাকে গতিকে সেয়া এতিয়া আজি কি অঁ কোৱা কোৱা তোমাৰ কিবা ৰিপৰ্টৰ কাৰণে লাগে নেকি মানে হয় হয় হয় হয় হয়টো হয় মানে হয় হয় ৰাস্তাবোৰ এতিয়া যেতিয়া বা মানে বহলাবলৈ ধৰিলে তাৰ লগে লগে মানে সেয়াই আৰু গছ গছনিও কাট খাইছে গতিকে সেয়া এতিয়া ধূলি বালিৰ পৰা আদি কৰি দেখোন এতিয়া বৰ্তমান আগতে এইবোৰ নাছিলে আমি আগতে চাইকেলতে অহা যোৱা কৰিছিলোঁ খোজ কাঢ়ি অহা যোৱা কৰিছিলোঁ যেতিয়া আমি সেই কাষত এটকা কিবা জলপাই গছে হওক আমলখি গছে হওক তাৰপৰা সৰাই আমি খাইছিলোঁ এয়া সলনি হ'ল এতিয়া নিশ্চয় হয় হয় এইখিনি তুমি নিশ্চয় যে তুমি এইখিনি ছাবমিট কৰিব পাৰা তুমি এইখিনি হেৰি কৰিব পাৰা ভাল ভাল ভাল আৰু কিবা দৰকাৰ হ'লে ফোন কৰিবা মই আছোঁ আৰু আগৰ দিনৰ কথাবোৰ মনত পেলালা যেতিয়া ইমান মানে ভাল লাগি গ'ল আজি যথেষ্ট ভাল লাগিল নিশ্চয় নিশ্চয় হয় হয় নামটো কি ক'লা ৱাকীব ন' অঁ আলি দাক ক'বা নিশ্চয় নিশ্চয় নিশ্চয় আলি দাকো ক'বা